হেল্ল'

এইটা ষ্টত লাগিছেনে বাৰু অঁ মই যোৰহাটৰ পৰা কৈছোঁ এই কালি যে মই চুৱেটাৰ এটা আনিছিলোঁ চুৱেটাৰখন মানে সৰু হ'ল তাকে সলাই দিব পাৰে নেকি তাকে সুধিছোঁ ছোৱালীজনীৰ চাইজটো এক্স এল আছিলে

ছোৱালীজনী লগতে লৈ যাম বুলি ভাবিছোঁ হয় হয় অঁ কাইলৈ মই লৈ যাম অঁ অঁ হ'ব